কিছুমান বহুত কঠিন কঠিন ৰেচিপি আছে যিবোৰ মই চেষ্টা কৰিছোঁ কিন্তু মানে মই শিকিম বনাব পৰা নাই আৰু সেই ৰেচিপিবোৰ মই চেষ্টা কৰিছোঁ কিন্তু মই মানে ভালকৈ শিকিব পৰা নাই যেনে ছাগলীৰ মাংসই হওক গাহৰি মাংসই হওক হাঁহৰ মাংসই হওক এইবোৰ ৰেচিপি বহুত বেছি টান শিকিবলৈ ভালকৈ শিকিলে বেছি টান নহয় কিন্তু মোৰ হিচাপত মই ভাবোঁ যে টান হয় সেইটো কাৰণে শিকিবলৈ অলপ দিগদাৰ